মোৰ প্ৰিয় কিতাপ হৈছে ইয়াত এখন অৰণ্য আছিল সেইখনৰ লেখক হ'ল অনুৰাধা শৰ্মা পূজাৰী কিতাপখন প্ৰায়ে সঁচা ঘটনা আৰু সঁচা ঠাইৰ লগত মিলিত হৈ কিতাপখন লিখিছে কিতাপখনত এখন অৰণ্যৰ বিষয়ে লিখা আছে অৰণ্যখনৰ নাম হ'ল আমচাং অৰণ্য যিটো গুৱাহাটীত গুৱাহাটীৰ ওচৰতে অৱস্থিত অৰণ্যখন সেই কিতাপখনত কোৱা আছে কেনেকে আমচাং অৰণ্যখন মানুহে তাতে জনবসতি নিজৰ কৰিলে কেনেকেনো অৰণ্যখন সৰু হৈ গৈছে কেনেকে জীৱ জন্তুৰ বাবে খুব মানে কষ্টকৰ হৈ পৰিছে তাত থকাটো কাৰণ বন অৰণ্য যিখিনি আছে সেইটো কমি গৈছে মানুহৰ জনবসতি ঘন হৈছে আৰু অৰণ্যও কাটি ফালি তাতে মানুহ বহিবলৈ লৈছে সেই কথা কিছুমান কোৱা হৈছে আৰু সেইবোৰ তাৰ যিখিনি কিছুমান সৰু সৰু ঘটনা কোৱা হৈছে সেইবোৰ সঁচা কাহিনী আৰু সেইবাবে কিতাপখন ভাল লাগে